হয় মোৰ কুকিং জীৱন আৰম্ভ হৈছে সৰুৰ পৰা কুকিং কৰি থাকোঁ কিন্তু কুকিং জীৱনটো বেচিকেলি আৰম্ভ বুলি ক'ব পাৰিম দুহেজাৰ তেৰ বৰ্ষৰ পৰা তেৰ বৰ্ষৰ ফেব্ৰুৱাৰীমানৰ পৰা মই কুকিং আৰম্ভ কৰিছোঁ কুকিং প্ৰথম মোৰ প্ৰথম গুৰু কুকিঙৰ ক'ব গ'লে মোৰ মা হয় মোৰ আইতা হয় তেওঁলোকে সুন্দৰভাৱে ৰন্ধন প্ৰক্ৰিয়া তেওঁলোকৰ যিবিলাক ৰান্ধে খাই বহুত টেষ্টি লাগে সেইটো কাৰণে তেওঁ তেওঁলোকে কি কি ধৰণে বনায় কি ধৰণে কি কি বস্তু বনায় সেইটো অকণমান মন দি চালোঁ আৰু তেওঁলোকৰ পৰাই প্ৰথম মই শিকিছোঁ কি কি যিখিনি মৌলিক ৰন্ধন প্ৰকৰণ কৰিব লাগে সেইখিনি তেওঁলোকৰ পৰাই শিকা হৈছে আপোনাৰ আইতা আইতাই বনায় আইতাই ভাতৰ পৰা আৰম্ভ কৰি দাইল ঘৰৰ বাৰীৰ যিবিলাক বস্তু বনায় এইখিনি এইখিনি বিৰাট সুন্দৰকৈ বনায় তেওঁৰ পৰা সেইখিনি শিকা হৈছে আৰু মাৰ পৰা অকণমান নতুনত্ব অকণমান নতুন নতুন ধৰণৰ কিছুমান বস্তু বনোৱা শিকিছোঁ বেচিকেলি ক'ব গ'লে তেওঁলোকেই মোৰ জীৱনৰ প্ৰথম খাদ্য বনোৱাৰ গুৰু বুলি ক'ব পাৰি মোৰ দেউতাইও অলপ চলপ বনাই তেওঁৰ পৰাও কিছুমান আইটেম শিকিছোঁ বনাবৰ কাৰণে আৰু বিশেষকৈ মই অকণমান যিটো ডিজিটেল ইণ্ডিয়াৰ ইউটিউব চিউটিউবৰ পৰা আৰম্ভ কৰি এইবিলাকৰ পৰা চাই চাই কিছুমান শিকা হৈ হ'ল আৰু নিজে মনটো শুদ্ধ কৰি বনাওঁ বনাই ভাল লাগে ভাল পাওঁ ঘৰতো এতিয়া ৰাতিপুৱা ধৰক ব্ৰেকফাষ্ট জলপান ৰাতিপুৱা জলপান গধূলি ভাতসাজ কেতিয়াবা কিবা বেল অন্য কাম নাথাকিলে বনায় ভাল লাগে মই বনোৱাৰ ভিতৰত আপোনাৰ আমিষ নিৰামিষ দুয়োবিধেই বনাওঁ নিৰামিষৰ ভিতৰত যিকোনো চব্জি বইল বনাই বহুত ভাল পাওঁ বইল বইল চব্জি যিকোনো চব্জি বইল আৰু এটা বইল আৰু যিটো ফ্ৰাই কৰি বা বেলেগ বেলেগ ধৰণৰ ভাপত দি বনাবলৈ ভাল লাগে নতুন নতুন অভিজ্ঞতাই এক্সপেৰিমেণ্ট কৰি থাকোঁ বনোৱাক লৈ খাই ৰাইজে ভালেই পায় নিৰামিষ আমিষৰ ভিতৰত আপোনাৰ হাঁহৰ মাংস আপোনাৰ গাহৰি মাংস লোকেল চিকেন চিকেন এইবিলাক বিভিন্ন ধৰণৰ বিৰিয়ানি বনাবও বেয়া মোৰ হাতৰ বিৰিয়ানি বনাই খায় ভাল লাগে হায়দৰাবাদত যাওঁতে বিৰিয়ানিটো অলপ শিকিছিলোঁ বনাবলৈ তো তাৰ পৰা এতিয়া বিৰিয়ানি ৰেচিপিটো য'ত বনাওঁ হায়দৰাবাদী বিৰিয়ানি টাইপৰ অঁ বনাওঁ আৰু তাৰ পৰা হাঁহৰ মাংস তেল বিৰলি বুলি কয় এটা নতুন আইটেম আছে তে নতুন নহয় পুৰণি বহু দিনৰ পৰা চলি আছে অকল হাঁহ মাংস ড্ৰাই কৰি তেল তেল বিয়লি টাইপ হয় অলপ অলপ সৰু সৰুকৈ হাঁহটো কটা হয় তো সেইটো আইটেম বনাই খুব ভাল লাগে বৰালি মাছৰ বৰালি মাছ ঔটেঙা দি পিনে যিটো বইল বইল বনাওঁ বইলটো খাই ৰাইজে বহুত ভাল পায় আৰু ধৰক মাগুৰ মাছৰ জোল পালেং শাক পালেং শাক আৰু মাগুৰ মাছ দি পিনে যিটো জোল বনোৱা হয় জোলটো ভাল লাগে খাই যথেষ্ট ভাল লাগে গুটি আলু সৰু সৰু আমাৰ ইয়াত পায় ফুল আলু বুলি কয় ফু গুটি আলু গুটি আলু আৰু গ্ৰীণ মটৰ যিটো বাৰীৰ পৰা মটৰ ছিঙি আনি বনোৱা হয় সেইটো এখন ভাজি বনায় ভাজি আকাৰে বনায় খুব সুন্দৰ এটা আইটেম নতুন আইটেম নতুন মানে পুৰণিয়েই বাৰু অকণ সংযোজন কৰি বনোৱা হয় মই মচলা সিমান ব্যৱহাৰ নকৰোঁ কম পৰিমাণে মচলা ব্যৱহাৰ কৰি এটা অসমীয়াৰ যিটো খাদ্য সম্ভাৰ তাৰ লগত মিক্সড কৰা হয় আৰু মাটিমাহ মাটিমাহ মাটি মাহটো মাটিমাহ গাহৰি আৰু কাঠ আলু এইটো এটা নতুন আইটেম এটা বনাওঁ এইটো ভাল লাগে যথেষ্ট ৰাইজে আদৰি লৈছে এইটো কিন্তু দেখাত বেয়া লাগে কিন্তু ভাল লাগে তিল গাহৰিও ভাল লাগে তিল গাহৰিটো বনাওঁ আকৌ গাহৰি বাঁহগাজ এইটো এটা চুঙাত দি বনাওঁ বাঁহগাজ আৰু আপোনাৰ আদা নহৰু কিবা কিবি ৰেচিপি এটা দি পিনে বাঁহৰ চুঙাত মাংসটো মে আঠ ঘণ্টামান মেৰিনেট কৰি থোৱা হয় তাৰ পৰা তাত ভৰাই দি আপোনাৰ জুইত জুই লগাই পিনে তাত এটা ভা বেম্ব' চুট টাইপৰ এটা বনোৱা হয় সেইটো ৰাইজে কিছু সুন্দৰভাৱে আদৰি লৈছে তাৰ পিছত মই আৰু ছাগলী মাংসও বনাওঁ ছাগলী মাংস আপোনাৰ এটা অকণমান মচলাযুক্তকৈ বনাব লাগে ছাগলী নহ'লে ৰাইজে নেখায় ভাল নেপায় আমাৰ অসমীয়া ইষ্টাইলত বনালে বিশেষকৈ নাখায় অকণমান মচলা দি পিনে ধুন অকণমান বনাব লাগে তেতিয়া খায় মানুহে খায় তাৰ পিছত হাঁহৰ হাঁহ আৰু মানুহে কোমোৰা বুলি কয় কিন্তু মই হেৰি দিও বনাওঁ কোমোৰা ঠিক নহয় অমিতা অমিতা আৰু হাঁহৰ মাংস এটা আৰু জালুক দি এটা এখন নতুন কে বনাইছোঁ সেইটো যথেষ্ট সংখ্যক লোকে খাইছে ওচৰৰ পাজৰৰ মানুহৰ সৰু সুৰা বাৰ্থদে কিবা কিবি বাৰ্থদে ধৰক আজি দিনত বাৰ্থদে শুদি কিবা কিবি সকাম চকাম পাতিলে মাতে তাতো কেতিয়াবা কেতিয়াবা বনায় দিওঁ এতিয়া মোৰ নতুন পৰিকল্পনা আছে এখন হোটেল বনোৱাৰ চাওঁ কি হয় ইমানেই মোৰ ৰন্ধন প্ৰক্ৰিয়াৰ কাম আৰু ধন্যবাদ